মোৰ মই বৰ্তমান অসমীয়া বিষয়টোক লৈ পঢ়া শুনাখিনি আৰম্ভ কৰিছোঁ বা কৰি আছোঁ এতিয়ালৈকে মই অসমীয়া বিষয়টো যথেষ্ট ভাল পাওঁ আৰু এই অসমীয়া ভাষাটোক ভাল পোৱা প্ৰথম আচলতে যিটো ভাষা আমি সৰুৰে পৰা কৈ আহিছোঁ সেই ভাষাটোতে মই মোৰ শিক্ষাখিনি মই কৰিম বুলি ভাবিলোঁ সেই অনুযায়ী মই যেতিয়া মই মেট্ৰিক পাছ কৰিলোঁ মেট্ৰিক পাছ কৰি মই নিজৰ ডিষ্ট্ৰিকতে মই হায়াৰ ছেকেণ্ডেৰী পঢ়িবলৈ সিদ্ধান্ত ল'লোঁ আৰু হায়াৰ ছেকেণ্ডেৰী পঢ়ি মই তেতিয়া মই ভাবিলোঁ যে মই অসমীয়া বিষয়টোতে নিজে যিখিনি সিদ্ধান্ত লৈ পেনি নিজেই যিখিনি সিদ্ধান্ত লৈছোঁ আৰু সেই হিচাপতে মই অসমীয়া ভাষাটোতে কাম কৰাৰ কাৰণে মই ভাবিলোঁ আৰু মই ডিগ্ৰী তেতিয়া মই মানে পচন্দ কৰিলোঁ যে মই অসমীয়া ভাষাতে ডিগ্ৰী কৰিম আৰু সেই হিচাপে অসমীয়া ভাষাত স্নাতোকোত্তৰ ডিগ্ৰী মই স্নাতকোত্তৰ ডিগ্ৰীও ল'লোঁ তেনেকৈ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী ল'লোঁ বৰ্তমান মই গৱেষণা কৰ্মতে ব্যস্ত হৈ আছোঁ অসমীয়া ভাষা বিষয়ক মই অধ্যয়ন কৰি আছোঁ বৰ্তমান আৰু সেই হিচাপে মানে অসমীয়া ভাষাটো মই আগৰ পৰাই ভাল পাওঁ যিহেতু নিজৰ এটা মাতৃভাষা সেই মাতৃভাষাৰ বিষয়টো বাচি লোৱাৰ একমাত্ৰ উদেশ্যই হৈছে যে মই নিজেই যিখিনি কাম ভাল পাওঁ কৰি সেইখিনি কামেৰেই আন দহজনৰ বাবেও মই কিবা এটা কৰিব পাৰোঁ সেইটো কথাই ভাবিলোঁ আৰু নিজৰ ভাষাটোতে কাম কৰাৰ মই সিদ্ধান্ত ল'লোঁ সেই হিচাপে এতিয়ালৈকে মই অসমীয়া ভাষাত অসমীয়া ভাষা সাহিত্য সংস্কৃতি নিজৰ সমাজ জীৱনক বাবে যিখিনি কৰিব পৰা যাব বুলি ভাবি মই এইখিনি সিদ্ধান্ত ল'লোঁ আৰু এই সিদ্ধান্তত মই সঠিক সিদ্ধান্ত বুলিয়েই ভাবিছোঁ আৰু মই অসমীয়া ভাষাটো বাচি লোৱাৰ এটাই উদেশ্য মই যিহেতু মই অসমৰ মানুহ অসমীয়া বিষয়টো বাচি লৈ মই কাম কৰাৰ সুযোগ যথেষ্ট পাম আৰু সেই হিচাপে নিজেই সেইখিনি মই বাচি ল'লোঁ তাৰ পিছতে মই এতিয়াও মোৰ ভাষা বিষয়ক মই গৱেষণাই কৰি আছোঁ নিজৰ অসমীয়া ভাষাটোৰ প্ৰতি মই মোৰ যিখিনি কৰিবলগীয়া কাম আছে মই ভাষাটোৰ জৰিয়তে কৰাৰ সুযোগ পাম তেনে ক্ষেত্ৰত মই বৰ্তমান পি এইচ ডি কৰি আছোঁ বাকী ডিগ্ৰীৰ ডিগ্ৰী পাৰ্চেণ্টেজ বা সেইবোৰ চাইও মই সঠিক সিদ্ধান্ত ল'লোঁ বুলিয়ে মই ভাবোঁ